হেল্ল' অঁ মিতালী কি কৰিছা খবৰ ভাল অঁ বহুত দিন কথা বতৰা পতা নাই ভাবিলোঁ ফোন এটা কৰোঁ মই ঠিকেই আছোঁ বাৰু আচ্ছা ঘৰতে আছা অঁ অঁ ময়ো এইয়া ঘৰতে আৰু বাকী ভাত বনাইছা নে কি অঁ কিহেৰে অঁ অ' হয় নেকি ভাল কথা কেতিয়াপৰা অঁ নিৰামিষ খোৱাটো বহুত ভাল দেই তাকেহে তাকেহে ময়ো ভাবিছোঁ আৰু আমিষতকৈ নিৰামিষে ভাল ময়ো এৰিম আৰু কি কি খাইছা এতিয়া নিৰামিষত পুষ্টিকৰ খাদ্যবিলাক খাবা তেতিয়া প্ৰচুৰ পৰিমাণে শক্তি পাবা শাক পাচলি বেচিকৈ খাবা ঘৰৰ বাৰীতে থকা লাই পালেং খুতৰা ঢেকীয়া কচু সেইবিলাক বেছিকৈ খাব লাগে তোমাৰ কলমৌ মছন্দৰী মধুসোলেং শাকজাতীয় বহুত আছেতো সেইবিলাক খালে ভালো আকৌ আইৰণযুক্ত বস্তু খাবা বেছিকৈ সেই কলপচলাবিলাক খালে তোমাৰ ইউৰিক এচিড বাঢ়িলেও ভাল গম পালা খালে মানে কলপচলা অঁ অঁ বহুত ভাল কলপচলা কলডিল ঘৰতে উৎপাদন হোৱা বস্তুবিলাক খালে বেছিকৈ ভাল আকৌ হয় হয় আৰু ফল মূলবিলাকো খাবা যেতিয়া আমিষ এৰিছা নিৰামিষ ভালদৰে খাবা আৰু অঁ আইৰণ আছে আকৌ আইৰণযুক্ত অঁ আইৰণ যুক্ত খাদ্য খালে বেছি ভাল আকৌ আচ্ছা আচ্ছা ময়ো সেয়াই মানে অঁ ময়ো নিৰামিষভোজীয়ে হ'ম বুলি ভাবি আছোঁ আৰু

অঁ অঁ অঁ ঠিক আছে বাৰু অঁ বনোৱা বনোৱা হ'ব হ'ব মাজে মাজে ফোন কৰিবা